ইনকুবেট কৰাৰ প্ৰক্ৰিয়াৰ বিষয়ে ইমান ভালদৰে ভালদৰে নাজানোঁ তথাপিও যিখিনি জানো আমি তাৰ ওপৰত বৰ্ণনা কৰিব বিচাৰিছোঁ আপুনি ইনকুবেট কৰাৰ সময়ত যিটো তাপমাত্ৰা দিয়া হয় সেই তাপমাত্ৰাটোৰ ভালদৰে নিৰীক্ষণ কৰিব লাগে মানে টাবটো কিমান কিমান ওপৰত কিমান থাকিব লাগে আৰু ইনকু ইনকুবেট কৰাৰ ইনকুবেশ্যনৰ সময়ত ডিমৰ কণীৰ যিটো প্ৰলেপ সেই প্ৰলেপটো অলপ বিভিন্ন ধৰণৰ চাফা চাফ চিকুণ ধৰে ৰাখি পিনি তাত মেচিন বা ইনকবেশ্যনৰ সময়ত ভৰা ভৰাব লাগে ইনকুবেশ্য়ন ইনকুবেশ্য়ন সময়ৰ যিটো তাপমাত্ৰা দিয়া হয় সেই তাপমাত্ৰটো এটা মিনিমাম তাপমাত্ৰাৰ ভিতৰত ৰাখি ৰাখি থ'ব লাগে আৰু সময় নিৰীক্ষণৰ সময়ত ভালদৰে চেক কৰিব লাগে ভালদৰে ব্যৱহাৰ কৰিব লাগে তাৰ উপৰিঞ্চি ইউকুবেশ্য়ন সময়ৰ চাফ চিকুণতা ৰাখিব লাগে ধুনীয়াকৈৈ ধৰ তেনেধৰণে কৰিব লাগে আৰু ইমান ভালদৰে এই ইনকুবেশ্য়নৰ বিষয়ে ইমান ভালদৰে নাজানোঁ